হেল্ল' শুনিছেনে তিনচুকীয়া বিকি মোবাইলৰ তাত লাগিছেনে মোক মানে বিছ হাজাৰ ভিতৰত মোবাইল এটা লাগিছিল ভাল কেমেৰা কুৱালিটি থকা ভাল কেমেৰা কুৱালিটি থকা ভাল কিবা এটা

হয় মই কাইলৈ মানে যাম

অঁ হয়তো ঠিক আছে তেন্তে মই কাইলৈ যাম আপোনাৰ ওচৰলৈ অঁ ঠিক ঠিক আছে